বস্তু কিছুমান বহুতে লগৰে কৈছে যে আপোনালোকৰ ইয়াৰ বোলে প'ৰ্কটো ভাল বা তেনেকা তাৰপিছত কিছুমানে আপোনালোকৰ বিৰিয়ানীটো খাই ভাল পাইছে চ' সেইটোকে ভাবিলোঁ আজি যিহেতু মানে ডিনাৰৰ কাৰণে অৰ্ডাৰটো কৰোঁ চ' ভাবিছোঁ তেনেকৈ অৰ্ডাৰটো কৰিম আপোনালোকৰ মানে

অঁ আচ্ছা আচ্ছা হয় হয় হয় হয় সেইটো ৰিভিউ ময়ো শুনিছোঁ হয় বহুতৰ পৰা শুনিছোঁ যে আপোনালোকৰ এইটো ভাল হয় বুলি খাবলৈ হয় আপোনালোকৰ টেষ্টটো ভাল বাৰু হয় বুজিছোঁ হয় হয় ঠিক আছে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰক এইটো যোনটো আছিলে আপোনালোকৰ লাই গাহৰি হয়তু এক প্লেট কৰি দিব পাৰে যিহেতু আমাৰ ঘৰত ধৰক মানুহ এতিয়া কব'লৈ গ'লে চাৰিজন চাৰিজনৰ ভিতৰত ধৰক ক'বলৈ গ'লে দুজনে খাওঁ চ' সেইটো হিচাপত মানে আপোনালোকে সেইটো কৰি দিয়ক আৰু এক প্লেট বিৰিয়ানী কৰি দিয়ক হয় বিৰিয়ানীটো আপোনালোকে এটা কাম কৰিব জাষ্ট মানে পৰ্কটো এক্সেচিভ জলা নিদিব জাষ্ট মিনিমেল ৰাখিব আৰু মানে একেবাৰে মানে ধুনীয়াকৈ ঘৰত বনোৱা টাইপৰ মানে ভালকৈ হেৰিকে এটা বনাই দি দিব যাতে হয় হয় ঠিক আছে বাকীখিনি খাই আপোনালোকক বাকী পিছত জনাম ঠিক আছে ধন্য়বাদ